ভৈৰৱকুণ্ড চাবলৈ গ'লে আমি আমাৰ ঘৰত আলহী আহিলে ভৈৰকুণ্ডলৈ লৈ যাওঁ ভৈৰৱকুণ্ড ওচৰৰ ঠাই তাত আমাৰ বহুতো চাব লগা আছে তাতে অঁ তাত পাহাৰ নদ নদী সেইবিলাকো ঠাই আমি আলহীক লৈ যাওঁ সেইবিলাক চোৱাৰ কাৰণে আৰু ওচৰতে ভূটান আছে আৰু আমাৰ ওচৰতে গাৰোবস্তি আছে তালৈও লৈ যাওঁ আলহীক আলহীক লৈ যায় তাত ঘৰ গছৰ ওপৰতে ঘৰ আছে নদী আছে নদীৰ ওপৰেদি ৰছী টনা সেইবিলাক চায় তাত যায় আলহীবিলাকেও ভাল পায় সেইকাৰণে তাত আলহীবিলাকক লৈ লৈ যাওঁ আলহীবিলাক আলহীবিলাকক নিয়াৰ কাৰণে তাত বহুত আনন্দ উভোগ কৰে আলহীয়েও ইয়াত ভৈৰৱকুণ্ড বা গাৰোবস্তি সেইবিলাক চাবলৈ যায় ভাল পায় আলহীয়ে আলহীয়ে ফুৰিবলৈ আহিলে আহিলে তাত আমি ভৈৰৱকুণ্ড গাৰোবস্তি বা তেজপুৰ অৰুণাচল সেইবিলাকলৈ লৈ যাওঁ অৰুণাচলত বহুতো গছ গছনি আছে পাহাৰ আছে নদী আছে সেইবিলাক চাই আলহীয়ে ভাল পায় ভৈৰৱকুণ্ডত স্প্ৰিং দলং আছে সৌ পাহাৰ আছে গছ গছনি নিজৰা নিজৰাৰ ওপৰৰপৰা নিজৰাৰ পানী পৰি থাকে সেইবিলাক চাই আলহীয়ে ভাল পায়

তেজপুৰতো বহুতো চাব লগা বস্তু আছে সেই সেইবিলাক চাই আলহীয়ে ভাল পায় গাৰোবস্তিত নানান ধৰণৰ চাব লগা বস্তু আছে তাত নদী ঘৰৰ গছৰ ওপৰত ঘৰ বা নদীৰ ওপৰত ধুনীয়া ৰছী টনা খেলা সেইবিলাক তাত থাকি চাই চাই আলহীয়ে বহুত আনন্দ উপভোগ কৰে তেজপুৰতো বহুত বনভোজ বা খানা খাবলৈ যায় আৰু তাত আনন্দ ভোগ কৰি আলহীয়ে ঘৰলৈ আহে

ধৰণৰ মানুহে তাত তেজপুৰলৈ বনভোজ খাবলৈ যায় আৰু আমিও আলহী আহিলে তাৰ কাৰণে তেজপুৰলৈ লৈ যাওঁ সেইবিলাকৰ বস্তুবিলাক বা চোৱা চিতা কৰি তেওঁলোকে ঘৰলৈ আহে গাৰোবস্তিত লৈ গ'লে তাত ৰন্ধা বঢ়া বা খোৱা লোৱা পানীৰ সুবিধা আছে সেইকাৰণে তাত যায় খোৱা লোৱা হয় আৰু বনভোজ খাই লৈ সেইবিলাক চাই লৈ আলহী ঘৰলৈ লৈ আহোঁ আৰু ভূটানলৈ লৈ গ'লেও আলহী বহুত ফল মূল নানা ধৰণৰ বস্তু চাই চিটি বা ভৈৰৱকুণ্ডলতো সেনেকুৱা ভৈৰৱকুণ্ডতো সেনেকুৱা বস্তু আছে যাত নদী পাহাৰ গছ গছনি আদি সকলো ধৰণৰ বস্তু চাই চিটি তেওঁলোকে ঘৰলৈ আহি নানান ধৰণৰ কথা আলোচনা কৰে যেতিয়া ভৈৰৱকুণ্ডলৈ লৈ যাওঁ আলহীক তেওঁলোকে বহুত কিবা কিবি চায় আৰু ঘৰলৈ আহি তেওঁলোকে চোৱা কথাবিলাক আলোচনা কৰি আলোচনা কৰি তেওঁলোকে সময় কটায় আমাৰ ওচৰতে এখন ৰিজৰ্ট আছে ৰিজৰ্টত বহুত খেলা বা পাৰ্ক আছে তাৰ পাৰ্কক ল'ৰা ছোৱালীক আলহীৰ ল'ৰা ছোৱালীক লৈ যায় তাত নানান ধৰণৰ কথা উপভোগ কৰে আৰু ধুনীয়াকৈ চাই চিটি তেওঁলোকে ঘৰলৈ আহি ফূৰ্তি ফাৰ্তা কৰি ঘৰলৈ আহে যেতিয়া আমাৰ আলহীয়ে ফুৰিবলৈ যায় বা আমি আলহীক ফুৰাবলৈ লৈ যাওঁ তেতিয়া তেওঁলোকে বহুতো আনন্দ উপভোগ কৰে আনন্দ উপভোগ কৰিলে আমাৰ বহুত ভাল লাগে আলহীবিলাক এতিয়া ফুৰিবলৈ বা পৰীক্ষা যোৱাৰ পিছত ফুৰিবলৈ আহিলে আমি ভৈৰৱকুণ্ডলৈ লৈ যাম আৰু যাওঁ আৰু ভৈৰৱকুণ্ডত ল'ৰা ছোৱালী নানান ধৰণৰ খেল ধেমালি বাছ গছ গছনি নৈ জান জুৰি আদি চাই তেওঁলোকে ভাল পায় আৰু সকলো কথা আলোচনা কৰি ঘৰলৈ আহে আমি যেতিয়া তেওঁলোকক বা আলহীবিলাকক লৈ যাওঁ তেতিয়া আমি বহুত ফূৰ্তি কৰি যাওঁ আৰু ঘৰলৈ আহি নানান ধৰণৰ কথা বা ভাল লগা কথা কওঁ